ফুড আড্ডা প্ৰাঞ্জল হয়নে অঁ হেৰি আমি আজি তোমালোকৰ তালৈ গৈ আছোঁ ছয় নম্বৰ টেবুলখন থ'ব পাৰিবানে এই আমাৰ আজি ছোৱালীজনীৰ বাৰ্থডে আছে তাতে পাৰ্টি কৰিম বুলি ভাবিছোঁ অঁ কিবা অফাৰ চফাৰ আছে নি বাৰু যদি অফাৰ চফাৰ আছে ভালেই হ'ব আৰু অঁ অলপমান হেৰি হ'ব চাবা আমি তেতিয়াহ'লে যাম